হয় দাদা এইটো য়ামি কিছেন ৰেষ্টুৰেণ্ট হয়নে হয় মই আপোনালোকৰ তাৰপৰা অৰ্ডাৰ এটা দিছিলোঁ অৰ্ডাৰটো দিয়া দহ মিনিট মানেই হ'ল অৰ্ডাৰটো আছিল বাটাৰ চিকেন পোলাও আৰু মাটান বিৰিয়ানী আছিল হয় মই মানে একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা আপোনালোকে পাভৈ ৰোড হয় মোৰ ঠিকনাটো কিমান সময়ৰ ভিতৰত আপোনালোকে মোক অৰ্ডাৰটো দিব পাৰিব জনাব পাৰিব নেকি বাৰু